ধৰ্মৰ সংজ্ঞাটো যথেষ্ট আচলতে বহল ই সাগৰ সদৃশ গতিকে এই ধৰ্মৰ শিক্ষাসমূহ ভালদৰে জানো বুলি কোৱাৰ ধৃষ্টতা নাই তথাপিতো যিখিনি বৰ্তমানলৈকে পঢ়া শুনা কৰা হৈছে চিন্তা চৰ্চা কৰা হৈছে তাৰপৰা অলপ আভাস পোৱা হয় আমি মূলতঃ ধৰ্মৰ শিক্ষাসমূহ এনেধৰণৰ যে সদায় এৰিলে আচাৰ ধৰ্ম নভৈল যাৰ কিছু জাতকৰ্ম গতিকে আমি যিখিনি ৰীতি নীতি আচাৰ এইখিনি আমি পালন কৰিব লাগে আৰু আমি জাত কৰ্ম মানে আমি মানুহ হিচাপে পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ গতিকে সকলো ধৰ্মই আমাক এটা শিক্ষা দিছে বা আমি পালন কৰা ধৰ্মটোৱে এইটো শিক্ষা আমাক দিবলৈ বিচাৰিছে যে আমি যেতিয়া মানুহ হিচাপে জাত হৈছোঁ পৃথিৱীত আমি এই পৃথিৱীখন নথ ঐক্য সম্প্ৰীতিৰে আৰু একতাৰ এনাজৰীয়ে বান্ধ খায় আমি হিংসা হিংসি কৰ্চ্যুত কপত বাদ দি সকলোৱেই বাই ভনী ককাই ভাই পিতৃ মাতৃ তথা এটি পৰিয়ালৰ লগতে আমি জীয়াই থাকিব লাগে আৰু তাৰ কাৰণে আমি পৃথিৱীখনক আমি বচাই ৰাখিব লাগিব বৰ্তমান সময়ত পৃথিৱীখন সকলো দিশতে প্ৰদূষিত হ'বলৈ গৈ আছে বিভিন্ন অনৈতিক কাৰ্য সম্পন্ন হৈছে উঠি অহা প্ৰজন্ম বহুসকল নিজৰ বাট এৰি আওবাটে গমণ কৰিছে গতিকে তেওঁলোকক আমি এই ধৰ্মৰ যি আধ্যাত্মিক শিক্ষা এই শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক মূলপথলৈ আমি আনিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল এক বিষ বৃক্ষ দশ পুত্ৰ সম গতিকে আমি গছ থাকিলেহে মানুহ থাকিব গতিকে আমি গছ গছনি নাকাটি পৰিৱেশ প্ৰদূষিত হ'ব পৰা কোনো ধৰণৰ কাম কাজ নকৰি আমি শাস্ত্ৰকাৰসকলে কোৱাৰ দৰে আমি এটা কথা ক'ব পাৰোঁ যে সবাকো সমস্ত ভূটতে ব্যাপী আছোঁ মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি গতিকে সমস্ত ভূতকে দেখিবেক আত্মসম উপায় মধ্যত ইটো মুখ্যতম গতিকে নিজৰ সমান সকলোকে দেখি পৃথিৱীখন সুন্দৰকৈ ৰখা যি ধৰ্মৰ শিক্ষা এই শিক্ষাসমূহে আমি ধৰ্মৰপৰা পাইছোঁ আমি ধৰ্মৰ কৰ্মৰ লগত আমি প্ৰায় জড়িত হৈ থকা যায় বিষয়খিনি অধ্যয়ন কৰা যায় আৰু ইয়াৰ গীত মাত যিখিনি কথা বতৰা কৃষ্টি সংস্কৃতি এইখিনি চৰ্চা কৰা হয় নিতৌ দিনটোত অন্ততঃ এঘণ্টা সময় আমি ধৰ্ম সম্পৰ্কীয় কামৰ সৈতে জড়িত থকা যায় আৰু জীৱনৰ বাকী সময়খিনিও আমি এইদৰে কটাম বুলি ইচ্ছা প্ৰকাশ কৰোঁ